আমি ভ্ৰমণৰ সময়ত বহুখিনি বস্তুৱে নিবলগীয়া বা লাগতিয়াল বস্তু আছে তাৰে ভিতৰত কিছুমান হ'ল আমি যদি মানে ঠাণ্ডা জেগালৈ যাওঁ তেতিয়াহ'লে আমাৰ গৰম কাপোৰ আৰু পানী বটল বা আপোনাৰ বহু দূৰ ভ্ৰমণ কৰিবলগীয়া হ'লে তেতিয়া মানে জ্বৰ মাথা বিষ বা বমি এনেকুৱা কিছুমান টেবলেট আৰু খোৱা বস্তু এনেকৈ লগত নিয়াতো অতি জৰুৰী হয় কাৰণ দূৰণি জেগালৈ যেতিয়া আমি যাওঁ বা পাহাৰৰ এনেকুৱা কিছুমান পাহাৰীয়া জেগালৈ যাওঁ তাত হয়তো আমি আমাৰ জ্বৰ মাথা বিষ বা বমি হ'ব পাৰে তেতিয়া আমি ফাৰ্মেচি ওচৰত নাপাবও পাৰোঁ বা থাকিলেও বহুত দূৰত থাকিব পাৰে গতিকে আমি যদি সেই বস্তুটো জ্বৰ মাথা বিষৰ টেবলেটটোকে লৈ যাওঁ তেতিয়াহ'লে আমি সেইটো মানে খোৱাৰ পাছত হয়তো আৰাম পাম সেইমতে কাপোৰ কানি ঠাণ্ডা জেগালৈ গ'লে গৰম কাপোৰ কানি লৈ যাব লাগে জেকেট নিব লাগে এনেকৈ কিবাকিবি লৈ যাব লাগে কাপোৰ কানি সৰহকৈ যাতে আমি তাত গৈ পেলাই ঠাণ্ডাতে থাকিবলগীয়া নহয় অৰ্থাৎ গৰম কাপোৰখিনি পিন্ধি পেলাই আমি ধুনীয়াকৈ পাহাৰীয়া জেগাই হওক য'ত হওক মানে চাবলগীয়া জেগাখিনি আমি উপভোগ কৰিব পাৰোঁ আৰু পানী বটল লৈ যাব লাগে পানী বটল লৈ যাব লাগে দোকান বজাৰ হয়তো আমি সেইকণত নেপাবও পাৰোঁ সেইকাৰণে পিয়াহ লাগিব পাৰে পিয়াহ লাগিলে আমি পানীটো খাব লাগিবই সেইমতে পানী বটল নিব লাগে লগতে বেগতে অলপ লঘু পৰিমাণৰ হ'লেও খাদ্য লৈ যাব লাগে দোকান বজাৰ হয়তো সেইকণত নাথাকিবও পাৰে সেইমতে খাদ্যখিনি যাতে আমি আমি নিজে লৈ গ'লে আমি য'তে মন যায় ত'তে ধুনীয়াকৈ খাব পাৰোঁ এই লাগতিয়াল বস্তুখিনি সদায় আমি বেগত বান্ধি ল'ব লাগে